আঠ লাখ বিছ হেজাৰ ছয় লাখ সত্তৰ হাজাৰ তিনি লাখ দহ হাজাৰ আঠ লাখ উনত্ৰিছ হাজাৰ এক লাখ আশী হাজাৰ দুই লাখ পচপন্ন হাজাৰ